মোক সোধা হৈছে যে ভাৰতত শিল্পীসকলক যথেষ্ট গুৰুত্ব আৰু সুযোগ দিয়া নহয় নেকি মই একে পোনছাতেই এই কথাটো এনেকৈ ক'ব পাৰোঁ যে নহয় কেলৈ আজি আমি দেখা পাইছোঁ যিসকল শিল্পী মৰি যোৱাৰ পিছতহে তেওঁলোকে হয়তো মাননি পাইছে বা তেওঁলোকক কিবা এটা চৰকাৰে মানে স্বীকৃতি দিছে তেনেকুৱা উদাহৰণ বহুত আছে আজি ভাৰতত শিল্পীসকলৰ মানে এখন এনেকুৱা প্লেটফৰ্ম নাই বুলি ক'ব লাগিব য'ত তেওঁলোকে মানে তেওঁলোকৰ যিটো সন্মান তেওঁলোকে পাব লাগে ইয়াত মই অভাৱ দেখা পাইছোঁ আজি মানুহ এজন মৰাৰ পিছত যেনেকৈ ফুলৰ মালা দিয়া হয় একেদৰে শিল্পীসকলকো মৃত্যুৰ পিছতহে তেওঁলোকক কিবা এটা উপাধি প্ৰদান কৰা হয় আৰু তাৰ বাহিৰেও যি শিল্পীসকলৰ যিটো পেঞ্চন বহু শিল্পী আমি চকুৰ আগত আমি দেখা পাইছোঁ আজি একেবাৰে নাজল নাথল অৱস্থা এজন শিল্পী সৌ সিদিনা আমি পালোঁ আমাৰ সময়ৰ দীপক শৰ্মা তেখেতৰ যি মানে আৰ্থিক দুৰৱস্থা তেওঁৰ আজি চিকিৎসা কৰিবৰ কাৰণে পইচাৰ অভাৱ কত শিল্পী তেনেকুৱা আজি হেৰিতো ছচিয়েল মিডিয়াৰ জড়িয়তে দেখা পাওঁ দুৰাৰোগ্য বেমাৰত তেওঁৰ হৈ আছে তেওঁৰ আজি আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন কিয় আজি চৰকাৰে এইবোৰত মনোযোগ নিদিয়ে এই দিশত নিশ্চয়কৈ মই ক'ব বিচাৰোঁ যে এইটো চৰকাৰৰ এটা মানে অমনোযোগিতা চৰকাৰে কোনো এখন চৰকাৰেই হয় ভাৰত চৰকাৰ কি আজি অসম চৰকাৰ সকলোৱে এটা মানে মনোযোগ মনোযোগিতাৰ অভাৱ শিল্পীসকলক কিবা মাহী আই চকুৰে চায় শিল্পীসকলে যিটো প্ৰাপ্য তেওঁলোকক আজি সমাজ এখন গঢ়াত সংস্কৃতিক গঢ়াত সমাজৰ এটা সুশৃংখল পৰিৱেশ গঢ়াত তেওঁলোকৰ যিবোৰ অৱদান সেই অৱদান যেন কোনোবা সময়ত মোৰ এনেকুৱা যেন লাগে যে চৰকাৰে তাক নুই কৰি মানে নুই কৰি চলিব বিচাৰিছে যাৰ ফলত শিল্পীসকলে এটা সুস্থ কি কয় এইটো মানে তেওঁলোকৰ মৰ্য্য়দা তেওঁলোকৰ যিটো স্থান তেওঁলোকক যিদৰে আমি প্ৰশংসা কৰিব লাগে এইটো মানে এৰাই চলে বা নিদিয়ে এই শেহতীয়াকৈ পিছে দুই চাৰিজন শিল্পীক তেনেকুৱা মৰ্য্য়দা দিয়া দেখা পোৱা গৈছে কিন্তু সিও এপাচি শাকত কিবা এটা জালুকৰ নিচিনা কিয়নো আজি এশজন শিল্পীৰ ঠাইত যদি কোনোবা এজনক বা দুজনকেই সিও মৰাৰ সময়ত বা মৃত্যুৰ পিছত তেওঁক গুৰুত্ব দিছে তেওঁক কিবা বটাঁ গ্ৰহণ কৰিবলৈ মৃতকৰ সেই শিল্পীজনৰ কোনোবা পৰিয়ালৰ মানুহে বটাঁটো গ্ৰহণ কৰিবলৈ যোৱা দেখা পাওঁ তেওঁ জীয়াই থাকোঁতে তেওঁ পাবলগীয়া যিখিনি সন্মান তেওঁ নাই পোৱা গতিকে একদম মই এইটো ন দি ক'ব পাৰোঁ যে এইটো চৰকাৰে দুয়োখন চৰকাৰেই এইটোৰ ক্ষেত্ৰত অমনোযোগিতা মানে কিবা এৰাই চলোৱাৰ নিচিনা যেন লাগে মোৰো আৰু ইয়াৰ কাৰণ কি হ'ব বুলি ক'লে সেইটোৱে আৰু প্ৰধানকৈ চৰকাৰৰ অমনোযোগিতা বেলেগ একো কথা নাই আৰু দুই নম্বৰ কথা কেতিয়াবা হয়তো হয়তো কোনোবা এনেকুৱা অখ্যাত শিল্পী আছে আমাৰ গাঁৱৰ চুকে কোণে এনেকুৱা বহুতো শিল্পী আছে যিসকলৰ আৰ্থিক দৈন্যতা য'ত সেই এখন মানে মঞ্চত তেওঁলোকে পাবগৈ নোৱাৰে কিন্তু বহুতো প্ৰখ্যাত শিল্পীতকৈ মানে অখ্যাত বহুত শিল্পী থাকি গ'ল যিসকলক চৰকাৰে মানে চুব নোৱাৰিলে বা চৰকাৰে ঢুকিয়ে নাপালে এইক্ষেত্ৰত আজি সামাজিক মাধ্যমত বহু হেৰি ওলাইছে সেইসকলে এটা স্থান তেওঁলোকক দিব পাৰিছে বা দিছেগৈ কিন্তু তাতে এনেকুৱা এটা সন্তোষজনক চৰকাৰ ব্যৱস্থা মোৰ চকুত মানে পৰা নাই যে সেইসকলক তেওঁলোকে তেনেকৈ মানে সন্মান দিছে বিশেষকৈ কি কম ক'বলৈ গ'লেতো বহুত ক'ব পাৰিম কিন্তু মই এইটো অমনোযোগিতাই মেইন কাৰণ বুলি মই ক'ব পাৰোঁ